আমি যোৱাবছৰ ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যোৱা জেগাডোখৰ অৰুণাচল প্ৰদেশৰ আনিনি আমি গৈছিলোঁ চাৰিজন ল'ৰা দুখন বাইকত আৰু আমি আমাৰ খোৱা বনোৱা থকা গোটেইখিনি সামগ্ৰী আমি বাইকতে লৈ গৈছিলোঁ আমি আমাৰ যিটো যাত্ৰা সেইটো আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰপৰা ৰাতিপুৱা আঠমান বজাত ৰাতিপুৱা আমি আঠটা বজাত ডিব্ৰুগড়ৰপৰা ওলালোঁ ওলাই প্ৰথম আমি ষ্টপ ললোঁ ধলা শদিয়া ব্ৰিজত ধলা শদিয়া ব্ৰিজখন যিহেতু এছিয়াৰ সবতকৈ দীঘল ব্ৰিজ তাত আমি অলপ সময় ৰখিলোঁ ফটো তুলিলোঁ ফটো তুলি আমি আগবাঢ়ি গ'লোঁ আগবাঢ়ি গৈ আমি চেকেণ্ড ষ্টপ ললোঁ ৰয়িঙত ৰয়িংটো অৰুণাচলৰ অংশ ৰয়িংটোই এটা খুব ধুনীয়া জেগা খুব ধুনীয়া ঠাই সেইখন অৰুণাচলত প্ৰথম টাউন ৰয়িঙত আমি ভাত খালোঁ তাত যিহেতু আমি এখন হিন্দু হোটেলত ভাত খালোঁ তাত খানা ভাত মাছ মাংস সকলোবোৰ পোৱা যায় আৰু খাবলৈ বহুত টেষ্টি আছিল আমি ভাত খাওঁতে পাৰ হেড আমাৰ মাংস ভাত পৰিছিল এশ বিছ টকা প্লেট পানী দহ টকা সেয়া তাৰপিছত আমি তাৰপৰা আগবাঢ়ি গলোঁ আগবাঢ়ি গৈ আমি তেল ভৰালোঁ ৰয়িঙত তেল ডিপুত তেল ভৰালোঁ তেল ভৰাই আমি আগবাঢ়ি গলোঁ আগবাঢ়ি গৈ আমি মায়'দিয়া পোৱাৰ আগে আগে ৰখিব লগা হ'ল কাৰণ তাত লেনশ্লাইড হ'ল ভূমিস্খলন হ'ল যিহেতু পাহাৰীয়া জেগা হয় আৰু অলপ অলপ বৰষুণ আছিলে সেইবাবে তাত ভূমিস্খলন হ'ল আৰু আমি ৰখিব লগা হ'ল আৰু ৰখাৰ সময়তে আমি দেখিলোঁ যে আমাৰ যিটো ফটো কেমেৰা সেই কেমেৰাটো আমাৰ হাতত নাই আৰু সেয়ে আমাৰ ভয় লাগিল আমি আকৌ সেই তাৰপৰা ৰয়িঙলৈকে উভতি আহিলোঁ য'ত আমি তেল ভৰাইছিলোঁ তাত আহি দেখিলোঁ যে সেই তেলডিপুতে কেমেৰাটো থৈ দিয়া আছিল আৰু মানুহকেইটাই আমাক উভোতাই দিলে সেনেকৈ আমাৰ প্ৰায় ডেৰ ঘণ্টামান সময় গ'ল ৰয়িঙৰপৰা মই কৈ দিওঁ ৰয়িঙৰপৰা মায়'দিয়ালৈকে যিহেতু পাহাৰীয়া ৰাস্তা হয় আৰু আমি বাইক লৈ গৈছিলোঁ প্ৰায় দুঘণ্টা ওচৰা ওচৰি সময় লাগিলে যাওঁতে যিহেতু পাহাৰ উঠিব লাগে উঠিবলৈ যাওঁতে সময় বেছি লাগিলে কিন্তু যেতিয়া আমি নামি আহিছিলোঁ আমাৰ কেমেৰাটোৰ কাৰণে নামি আহোঁতে আমাক বেছি সময় নালাগিলে আমাক বেছিচে বেছি পঞ্চল্লিছ মিনিটৰ সময় লাগিলে যিহেতু স্পিডত আহিলোঁ আৰু সেইটো হেলনীয়া আছিলে তো আমি ইজিলী গুচি আহিলোঁ বেছি কষ্ট নহ'ল আমি আকৌ গলোঁ উঠি উঠি গৈ কিনে আমি আকৌ অকমান দেৰি ৰখিব লগা হ'ল তাত লেণ্ডশ্লাইট যিখিনি ভূমিস্খলন হৈছিলে সেইখিনি লাহে ধিৰে চফা কৰিলে মানুহ আহি লগে লগে তাৰপৰা আমি মায়'দিয়াৰপৰা আগবাঢ়ি গলোঁ মায়'দিয়াৰপৰা আগবাঢ়ি যাওঁতে যাওঁতে যাওঁতে কিছুমান জেগাত ৰাস্তাবোৰ খুব ধুনীয়া কিছুমান জেগাত ৰাস্তাবোৰ বিৰাট ভয় লগা খুব ঠেক ৰাস্তা আৰু কিছুমান জেগাত যথেষ্ট বহল ৰাস্তা আমি গৈ পালোঁ এডোখৰ জেগা সেই জেগাডোখৰ গৈ পাওঁতে আমাৰ আন্ধাৰ হ'ল আন্ধাৰ হোৱাৰ পাছত আমি আগবাঢ়ি যাবলৈ ভয় কৰিলোঁ যিহেতু আনিনি আমাৰ কাৰণে নতুন আমি গৈ পোৱা নাই ৰাস্তা হেৰাই যাম বা কিবা হ'ব বুলি আমি ভয় কৰিলোঁ সেইকাৰণে আমি ৰাস্তাত এজেগাত এজেগাত ৰখিলোঁ জেগাডোখৰৰ নাম হ'ল ইটালীয়ান সেই জেগাডোখৰ তোমাৰ মায়'দিয়াৰপৰা প্ৰায় এক ঘণ্টা ডেৰ ঘণ্টাৰ সময়ৰ ৰাস্তা ইটালীয়ানত আমি থাকিলোঁ তাত যিহেতু আমি নিজৰ টেণ্ট লৈ গৈছিলোঁ আমি টেণ্ট তাতে তৰিলোঁ মানুহ এঘৰৰ বাউণ্ডেৰিত মানুহঘৰক সুধিলোঁ তেওঁলোকে ক'লে পাৰ্মিশ্যন দিলে তো আমি তাত থাকিলোঁ সেই জেগাডোখৰত আমি ৰাতিটো থাকিলোঁ আৰু আমাৰ আমি বনোৱা সামগ্ৰী চব লৈ গৈছিলোঁ তাতে মাংস কিনিলোঁ আৰু আমি তাতে মাংস চাংস বনাই তাতে খাই বৈ ফূৰ্তি কৰিলোঁ আৰু ৰাতিটো তাতে থাকিলোঁ মানুহঘৰৰপৰা আমি যথেষ্টখিনি সহায় পালোঁ তেওঁলোকে আমাক বহুত সহায় কৰিলে পানীৰ যোগান দিলে আৰু আমাৰ ওচৰত আদা ৰচুন কিবাকিবি নাছিলে সেইবোৰ যোগান দিলে ৰাতিটো তাত থাকিলোঁ ৰাতিপুৱা সোনকালে সাৰ পালোঁ আৰু এটা কথা য'ত থাকিলোঁ সেই মানুহঘৰৰ কিনাৰতে ডাঙৰ এটা ৱাটাৰফল আছিলে পিছে আমি ৰাতি শুওঁতে গোটেই ৰাতিটো পানীৰ মাত শুনি শুনি শুলোঁ সেইটো এটা বিভিন্ন বেলেগ এটা আমেজ বা শুনি পানীৰ মাত শুনি শুই বিৰাট ভাল পালোঁ ৰাতিপুৱা সোনকালে উঠিলোঁ সেইদিনাখন চেকেণ দিনটো আমাৰ পানী বৰষুণটো বেছিকৈ দিব ধৰিলে আমি যিহেতু জানিছিলোঁ বৰষুণ দিব বুলি সেয়েহে আমি চবেই ৰেইণকোট লৈ গৈছিলোঁ তাৰপৰা তাৰপৰা আমি ৰেইণকোট পিনি ওলালোঁ তাৰপৰা ৰেইণকোট পিন্ধি ওলাই কিনে আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা দ্বিতীয় দিনৰ যাত্ৰা আমি প্ৰায় চাৰি ঘণ্টামান সময় বাইক চলাই আমি আগলৈ গৈ কিনে ৰখিলোঁ এখন টাউনত টাউনখনৰ নাম পাহৰিলোঁ কিন্তু তাত এখনেই দোকান আছিলে আৰু দোকানখনত সোমাই আমি চাহ খালোঁ বিস্কুট খালোঁ কিবাকিবি বস্তু খালোঁ তাৰপাছত তাত চাহ পানী খাই তাৰপৰা আকৌ আগবাঢ়ি গলোঁ আগবাঢ়ি যাওঁতে আৰু জোৰ জোৰ বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ কাৰণে ৰাস্তাত আৰু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ জেগাত ভূমিস্খলন হ'ল কিন্তু এটা ভূমিস্খলন হ'ল কিন্তু এটা আমি নতুন বস্তু দেখিলোঁ যে সেই ৰাস্তাটোত ইমানেই বেছি জলপ্ৰপাত আছে ইমানেই বেছি ৱাটাৰফল আছে বৰষুণৰ কাৰণে চাগে ৱাটাৰফলবোৰ বেছি হৈ গ'ল আমি প্ৰত্যেক এক দুই কিলোমিটাৰ মূৰে ডাঙৰ ডাঙৰ এটা দুটা ৱাটাৰফল পালোঁ আৰু সেই ৱাটাৰফলবোৰত প্ৰত্যেক ৱাটাৰফলৰ মাজে মাজে আমি ৰখি ৰখি ফটো তুলিলোঁ আৰু সেইটো অকল বৰষুণ দিয়াৰ কাৰণে হ'ল মানুহে কোৱা মতে যদি বৰষুণ নিদিলে হেতেঁন তেনেহ'লে সিমান ৰাস্তাৰ মাজে মাজে ৱাটাৰফল নেদেখি আমি আগবাঢ়ি গলোঁ আগবাঢ়ি গৈ আমি আনিনি গৈ পালোঁ দুপৰীয়া তিন দুই আঢ়ৈ তিনিমান বজাত আনিনিখন খুব এটা ধুনীয়া টাউন আমি তাত ৰুম বিচাৰিলোঁ ৰুম বিচাৰোঁতেও আমাৰ এক ঘণ্টামান সময় গ'ল তাৰপিছত আমি এটা ৰুম পালোঁ ৰুমৰ মানুহজন খুব সহজ সৰল খুব ভাল আছিলে তেওঁ ৰুমটো হ'মষ্টে হয় য'ত আমি নিজে বনাই খাব পাৰোঁ আমি সেইটো ৰুম লৈ তাতে প্ৰথমতেটো আমি তাতে হোটেলত খালোঁ তাতো আকৌ মানুহবোৰ খুব ষ্ট্ৰেট ফৰৱাৰ্ড খুব পলাইট হয় নম্ৰ হয় ঠিক তাত তেনেকৈ তেওঁলোকৰ লোকেল মানুহ আছে ট্ৰাইবেল মানুহ ঠিক তেনেকৈ বাহিৰা মানুহ ধেৰ আছে আৰু চব মানুহেই মিলিজুলি থাকে পাহাৰীয়া এলেকা চাৰিওফালে পাহাৰ মাজত এখন ডাঙৰ টাউন খুব ধুনীয়া বতৰ পৰিৱেশ তাত ধূলি মাকতি একেবাৰে নাই পল্যুশ্যন একেবাৰে নাই থাকি খুব ভাল লাগিল আমি তাত দুদিন থাকিলোঁ দুদিনত আমি বিভিন্ন ধৰণৰ জেগাত আমি ফুৰিলোঁ মানুহৰ ঘৰত গলোঁ তাত যিবোৰ লোকেল খাদ্য তেওঁলোকে যিবোৰ দেইলি বনাই খাদ্য সেই খাদ্যসমূহ খালোঁ তাত মানুহবোৰৰ লগত আমি কথা পাতিলোঁ তেওঁলোকৰ ভাষা অলপ শিকিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ ট্ৰেডিশ্যন ফল' কৰে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে সেইবোৰ আমি চালোঁ আৰু তাত এডোখৰ জেগা আছে যিটো জেগাডোখৰ নাব চিবু কেম্প বুলি কয় সদেই চিবু কেম্পলৈ গলোঁ সেইটো আনিনিৰপৰা আৰু চল্লিছ কিলোমিটাৰ আগত সেইটো খুব এটা ধুনীয়া জেগা নদীৰ মাজত ডাঙৰ এটা নদী সেই নদীৰ মাজত সেইটো কেম্প বনাইছে সেই কেম্পটোত থকা খোৱা চবৰ সুবিধা আছে কিন্তু সেই সেই এটা টাইপৰ ৰেজৰ্ট হয় যিটো এতিয়ালৈকে অপেনিং হোৱা নাছিলে কিন্তু এতিয়া খুব সম্ভৱ বিহুৰ সময়ত সেই কেম্পটো অপেনিং কৰিব তাত থকা খোৱাৰ সুবিধাও এভেইলেবল হ'ব কিন্তু আমি যিমানখিনি গম পালোঁ আনিনি খুব এটা ধুনীয়া ঠাই এনেকুৱা এটা জেগা য'ত আপুনি বা যিকোনো মানুহ যেতিয়া যায় গ'লে ৰিলেক্স ফিল কৰিব খুব শান্তি প্ৰিয় জেগা তাত হাল্লা গোল্লা নাই পল্যুশ্যন নাই জনসংখ্যা পপুলেশ্যনো বহুত কম প্ৰত্যেক মানুহে ইটোৱে সিটোক চিনিয়ে পায় চ' তেওঁলোকৰ মাজত খুব এটা ভাল সম্পৰ্ক আছে তাত আমি দুদিন থাকিলোঁ দুদিন আমি খুব ফুৰ্তি কৰিলোঁ লগৰখিনিয়ে আৰু উভতি আহিলোঁ খালী উভতি আহোঁতে আমাৰ এটাই অসুবিধা হ'ল যে আমি কিছুমান এনেকুৱা জেগাত মানে এনেকুৱা ৰাস্তাত পালোঁ যিবোৰ ৰাস্তা শিল শিলৰ ৰাস্তা আৰু সেই শিলৰ মাজে মাজে ডাঙৰ ডাঙৰ ঝৰ্ণা ডাঙৰ ডাঙৰ মানে ঝৰ্ণা বৈ যায় চ' সেই ঝৰ্ণাবোৰ ৰাস্তাৰ মাজত পাৰ হওঁতে আমি অকণমান ভয় লাগিছিল সেই ভয়ে ভয়ে পাৰ হ'লোঁ আৰু আনিনিখন ফুৰি আমি বিৰাট ভাল পালোঁ